ডেংগু কেৱল ভাৰততে নহয় ভাৰতৰ দৰে আন বহু ৰাজ্যত ই ভয়ানক ৰূপ গ্ৰহণ কৰিছে আৰু এই কাৰণেই মানুহৰ মৃত্যুৰ সংখ্যা বৃদ্ধি হোৱা দেখা গৈছে এই মহামাৰীৰ ডেংগুৰ পৰা ৰক্ষা পাবলৈ বহু ধৰণৰ উপায় আমাক শিক্ষাবিভাগ তথা চৰকাৰৰ দ্বাৰাও প্ৰদান কৰা হৈছে যেনে আমি মহবিলাকৰ পৰা পৰিত্ৰাণ পাবলৈ আমি ৰাতি বা দিনত শুলে আমি আঁঠুৱা ব্যৱহাৰ কৰিব লাগে আৰু অযথা আমি পানী জমা কৰি থ'ব নেলাগে য'ত পানী জমা থকা ঠাইত মহে কণী পাৰিলে সেই মহ উৎপাদনৰ পৰা ডেংগু বেমাৰ হ'ব পৰা ক্ষমতা থাকে ডাক্তৰৰ দ্বাৰা প্ৰদান কৰা বহুতো নিয়ম আৰু ঔষধ যাৰ দ্বাৰাই এই বেমাৰ হোৱাৰ পৰা বাচিব পাৰি চাফ চিকুণতাৰ বাবে আমি ছেনিটাইজাৰ ব্যৱহাৰ কৰিব লাগে ডি ডি টি ব্যৱহাৰ স্প্ৰে' কৰিলে মহবিলাকৰ পৰা পৰিত্ৰাণ পাব পাৰি যদি আম চাওঁ বাতৰিকাকতসমূহত ইয়াৰ উপৰিও বহু ধৰণৰ কথা বা খবৰ লিখা দেখা গৈছে ডেংগুৰ পৰা পৰিত্ৰাণ পাবলৈ আমি বিভিন্ন ধৰণৰ ডি ডি টি স্প্ৰে' কৰিলে আৰু বহুত ধৰণৰ আমি ধোঁৱা আদি যদি আমি যদি ব্যৱহাৰ কৰোঁ তেতিয়া এই মহবিলাক আমি মাৰি ডেংগু বেমাৰৰ পৰা আমি পৰিত্ৰাণ পাব পাৰিম